হয় কোনে কৈছে লক্ষীমপুৰ মাছ বেপাৰী

আচ্ছা কওকচোন কি লাগে ৰৌ মাছ আছে ভাঙোন আছে আৰু মিৰিকা হয় হয় আছে

কেজি আপোনাৰ দুশ দহ টকা

কম বেচ আপোনাক এনেই কিমান লাগিব নো আচ্ছা কিবা পাতিছে নে কি হয় হয় আপোনাৰ এশ নব্বৈ টকা দিব পাৰিম আৰু

এশ আশী টকাতটো মোৰ নহ'ব নহয় মোৰ কিনা দামেই আপোনাৰ দুশ দুশ টকা আচ্ছা আচ্ছা এনেই আপোনাক কেতিয়া লাগিব নো আচ্ছা আপুনি এনেই ইয়ালে আহি পেলাই এবাৰ চাই যাবহি

ঠিক আছে তেনে আপোনাক এশ আশীতে দি দিম

হয় হয় চব পাব ৰৌ মাছৰ কেজি আপোনাৰ দুশ টকা

হয় হয় নাই বাহুটো আপোনাৰ বেছি দুশ দহ আছিলে এইটো আপোনাৰ দুশ নাই সেইটো আপোনাৰ কম বেচ নহ'ব হয় সেইটো মানে আপোনাৰ দাম আছে যে নাই আপুনি যদি ৰৌ মাছটো লয় অঁ তেতিয়া আপোনাৰ বিয়াৰ কাৰণে তো এশ নব্বৈ টকা দিব লাগিব হয় আপুনি যদি বিচাৰে তেনে মই কাটি দিম আচ্ছা ঠিক আছে কাটি দিমগৈ বাৰু হয় ঠিক আছে